ৰাতিপুৱা খালি পেটত পানী খালে আমাৰ শৰীৰত বহুত উপকাৰ হয় যেনে ৰাতিপুৱা যদি গৰমপানীত মৌ ৰস আৰু নেমুটেঙা ৰস যদি মিহলাই খাওঁ তেতিয়া আমাৰ পেটৰপৰা চৰ্বি নাইকিয়া হয় আৰু সদায় সেই পানী মই খাওঁ আৰু অকল গৰমপানী যদি খাওঁ গৰমপানী খালে আমাৰ গেছৰপৰা আমি বহুতো উপকাৰ পাওঁ আমাৰ ৰাতিপুৱাই যদি আমি গৰমপানী খাই দিওঁ তেতিয়া আমাৰ গোটেই দিনটোলৈ পেটতো ভাল লাগি থাকে পায়খানা ভাল হয়